আদহীয়া লোকসকল অৱশ্যে যিবিলাক খেল বহি খেলিব পাৰি মানে ভিতৰত বহি ৰুম এটা ৰুম বা তেনেকুৱা মুকলি ঠাইত বহি খেলিব পাৰি সেনে তেনেকুৱা ধৰণৰ খেলবিলাক খেলে যেনে লুডু বা চেছ হওক নাইবা কিছুমান আমাৰ গাঁৱত অৱশ্যে তাছ খেলে মানে গধূলি বা দুপৰীয়া যিখিনি সময়ত আজৰি পায় লোকসকলে তেওঁলোকে তাছ খেলে তেনেকুৱাকৈ বয়সীয়াল মানুহখিনি বিশেষকৈ